মই আলহীক আপ্যায়ন কৰি খুবেই বেছি ভাল পাওঁ আলহী হৈছে এখন ঘৰৰ বাবে ভগৱান মানুহক খোৱাবৰ বাবে মই ৰন্ধাৰ ভিতৰত অসমীয়া খাদ্য ৰান্ধি খুবেই বেছি ভাল পাওঁ অসমীয়া খাদ্যৰ ভিতৰত যেনে ক' কল পচলা কচু পাতত দিয়া খৰিচা কচু বিলাহী মাছ অসমীয়া খাদ্য সমূহৰ ভিতৰত কচু বিলাহী মাছ খুৱাই খুবেই বেছি ভাল লাগে অসমীয়া মানুহ মই বেছিকৈ আলহী আহিলে বিদেশী খাদ্যতকৈ অসমীয়া খাদ্য খোৱাই বেছি গৌৰৱ অনুভৱ কৰোঁ